মই যোৱা বছৰ অৰুণাচল গৈছিলো অৰুণাচলৰ মায়'ডিয়ালৈকে যোৱাৰ আমাৰ প্ৰগ্ৰেম আছিল মই মোৰ ঘৰৰ ফেমিলি আৰু জেঠাইৰ লগত গৈছিলো তেওঁলোকৰ লগত গৈ মই জেগাডোখৰ বৰ ভাল লাগিল আৰু যাওঁতেও ৰাস্তাৰ বাট পথ সেইবিলাক বৰ ধুনীয়া আৰু তাত যিখন নৈ আছে নদীৰ পানী পুৰা শব্দ সোৰসোৰনি যি আঁতৰলৈকে বহুত দূৰলৈকে শুনিব পাৰি আৰু সেই নদীৰ ওপৰত থকা দলঙৰ ওপৰেদি আমি যিহেতু আমাৰ দুদিনীয়া প্ৰগ্ৰেমত গৈছিলো আমি পিছদিনা আমি মায়'ডিয়া গ'লো মায়'ডিয়া গৈ যি পাহাৰৰ ওপৰত যথেষ্ট বৰফ পৰে ৰাতিপুৱা সোনকালে গ'লে পায় সেইটো বস্তু আৰু বনৰীয়া যিবোৰ ম'হ ৰাস্তাৰ কিনাৰে কিনাৰে ৰৈ থাকে আৰু সেই ম'হবোৰে মানুহ দেখিলে ঘূৰি চায় আৰু ওচৰলৈ যাবলৈ যিহেতু বনৰীয়া জীৱ জন্তু গতিকে ওচৰলৈতো যাব নোৱাৰি আমি ওচ আঁতৰৰ পৰাই চাই সেই থাই ভালকৈ পৰি পৰিৱেশন কৰি গুচি আহিলো আহি আমি তাৰ দুদিনৰ পিছত এই শিৱসাগৰ ফুৰাৰ প্ৰগ্ৰেম ল'লো আমি শিৱসাগৰ প্ৰথম আমি ৰংঘৰত সোমালো ৰংঘৰৰ গোটেই পৰিৱেশ চালো ভাল লাগিল ৰংঘৰত যিহেতু আহোম ৰজাই তাত বিভিন্ন ধৰণৰ খেল খেল আদিৰ ব্যৱস্থা আছিল আগৰ দিনত আৰু আহোম ৰজাই স্বৰ্গদেৱে ৰংঘৰৰ ওপৰতে ৰংঘৰৰ পৰা সেই খেল উপভোগ কৰিছিল আৰু ৰংঘৰৰ পাছত আমি জয়সাগৰ পুখুৰি গ'লো জয়দ'ল চালো আৰু তাৰপাছত আমি শিৱসাগৰ পুখুৰীলে আহিলো শিৱসাগৰৰ শিৱসাগৰ শিৱদ'ল বৰপুখুৰী এইবিলাক পৰিদৰ্শন কৰিলোঁ আৰু যথেষ্ট ডাঙৰ ডাঙৰ পুখুৰীকেইটা সাগৰৰ সদৃশ আৰু সেই পুখুৰীকেইটাৰ পানী কোনোদিনেই কমি নেযায় আৰু যিহেতু শিৱসাগৰখন ফুৰিবলৈ হ'লে আমাক যথেষ্ট প্ৰায় এসপ্তাহমানৰ সময় প্ৰয়োজন হ'ব গতিকে সেই এসপ্তাহৰ ভিতৰত আমি গোটেই শিৱসাগৰখন ফুৰিলেহে গম পাম যে কিমানখিনি কৃতিচিহ্ন শিৱসাগৰ জিলাৰ ভিতৰত আছে